ৰন্ধা কামটো আমি কেৱল মহিলাৰ কাম বুলিয়েই ভবা নাভাবোঁ কিয়নো সমাজত মহিলা পুৰুষ উভৈনদীয়ে আগবাঢ়ি যাবলৈ ধৰিছে গতিকে সকলো কাম সম পৰিমাণে কৰাতো মই বিচাৰোঁ পুৰুষ মহিলা বুলি কোনো আজিকালি সমাজত পিছপৰি থকা নাই গতিকে সকলো কামতে সমপৰিমাণে কৰাত কৰিলে সমাজৰ আৰু উন্নতি হ'ব বুলি মই ভাবোঁ ভাত ৰন্ধা অকল মহিলাৰে কাম বুলি কোনো কথা নাই কিন্তু নিজে নিজে সমাজে বান্ধি লোৱা এক নিয়ম সকলো মহিলাই আজিকালি নিজৰ কামৰ বাবে ওলাই যাবলৈ বিচাৰে গতিকে পুৰুষে যদি তেওঁক সম সম পুৰুষে যদি তেওঁক অলপ সহায় সহযোগিতা আগবঢ়াই তেওঁ সমানে পুৰুষৰ সমানে আগবাঢ়ি যাব আৰু সমাজত এক নতুন অৱদান গঢ়ি তুলিব সমাজৰ সকলো সময়তে তেওঁৰ সমানে সমানে আগবাঢ়ি যাব পাৰিব আৰু সময়ৰ লগত পুৰুষ মহিলা একে সমপৰিমাণ হৈ পৰিব সেইহে কেৱল মহিলাই হওক পুৰুষেই হওক সকলোৱে একেটা কামকে কৰিব পাৰে বুলি মই ভাবোঁ ভাত ৰন্ধাটো কেৱল মহিলাৰ নহয় কিয়নো মহিলা এগৰাকী যেনেকৈ জীৱিত মানুহ পুৰুষো তেনেকেই এগ জীৱিত মানুহ গতিকে পুৰুষে কৰিব নোৱাৰা কাম একো নাই ঠিক তেনেকৈ মহিলা কৰিব পৰা কৰিব নোৱাৰা কাম একো নাই সকলো কাম আজিকালি সমপৰিমাণে কৰা হয় আৰু সমাজত তাৰ বিশেষ বিশেষ অৱদান পোৱা যায় সকলো সকলো পুৰুষ মহিলা অবিহনে কোনো এখন সমাজ গঠিত নহয় আৰু কোনো এখন সমাজ আগবাঢ়ি যাব নোৱাৰে গতিকে অকল মহিলা ভাত ৰান্ধিব লাগে বুলি মই নাভাবোঁ কিয়নো ভাত ৰান্ধিলে মহিলা এগৰাকী অকল ভাত ৰান্ধি থাকিলেই যে তেওঁৰ সমস্ত জীৱনটো শেষ হ'ব সেই বুলি মই কেতিয়াও চিন্তা নকৰোঁ যেতিয়া পুৰু মহিলাৰ লগত পুৰুষে সম সহযোগিতা কৰে তেতিয়া আপোনাৰ অটমেটিকেলী আপোনাৰ সহযোগ আগবঢ়াওঁতে তেওঁৰ তেখেতৰ কৰিবলগীয়া কামখিনি কৰে আৰু সেই কামখিনিৰ ওপৰতে তেওঁ সমাজত অৱদান আগবঢ়ি বাঢ়ি বঢ়ালৈ সক্ষম হয়